অঁ অঁ কোৱা

আমাৰ মছজিদ শিৱ মন্দিৰ নাই বাৰু নামঘৰটো আছে আমাৰ গাঁৱৰ নামঘৰ নামঘৰ নামঘৰটো আমাৰ ৰাজহুৱা নামঘৰ সকলোৱে মিলি তাত নাম কীৰ্তন কৰে এজন নামঘৰীয়া আছে অঁ তাৰ পিছত আমি চৰকাৰৰফালৰপৰা পইচা অলপ দিছে বাৰু নামঘৰ বনাবৰ কাৰণে ৰাইজে ভাঙি মিস্ত্ৰী লগাই কাম বন কৰাই আছে সকলোৱে সহযোগ কৰি কাম বনবিলাক কৰা মেলা হৈছে আৰু কাম বন কৰিছে আৰু ৰাস্তাৰ কাষৰ নামঘৰ শিৱ মন্দিৰ ওচৰত নাই অলপ আঁতৰলৈ আছে দূৰণিলৈ আছে আমাৰতো বৰ্তমান আমাৰ একেখন ভাগৱতী সমাজ একেখন ভাগৱতী সমাজ হা নহয় নিয়ম আছে বহুত নিয়ম আছে

আমাৰ মানে এই আমাৰ ধৰ্মটো মানে কি আমাৰ ধৰা অন্য দেৱ দেৱী পূজা পাতল এইবিলাকত আমাৰ মানে হেৰি নকৰে মানে শংকৰ সংঘৰ ধৰ্মৰ নিচিনা আৰু

অঁ ঠিক আছে হা ঠিক অঁ ঠিক আছে অঁ